নলবাৰী জিলাত উদ্যোগ বাঁহ বেতৰ উদ্যোগ আছে বাঁহ বেতৰ হেৰি কাৰ্পেট বনোৱা হয় বাঁহৰ বাঁহৰ লাইট লাইটো বনোৱা হয় বেতৰ ছেছেয়াৰ বনোৱা হয় ছেয়াৰ টেবুল এইবিলাক বনোৱা হয় তাৰ পিছত আমাৰ ইয়াতে জাপিও আছে তিলানাত জাপি তিলানাৰ মানুহখিনিৰ জাপি বেচিকে হেৰি কৰে বনাই